আচ্ছা ৰূম এটা ৰূমত দুখন বিচনা থাকে দুজনকৈ থাকিব পাৰে এই আপুনি কেতিয়া আহিব আৰু কি কাৰণে কটন কলেজত কি পঢ়িবলৈ আহিব আচ্ছা আচ্ছা বেচ্চেলৰৰ কাৰণে তিনি বছৰেই হয় তিনি বছৰ ক'ৰ্চ হ'লে তিনি বছৰ থাকিবনে হোষ্টেলত তাকে এই তিনি বছৰে থাকিবনে পি জি হোষ্টেলত তেতিয়াহ'লে নিয়মখিনি অলপ নিয়ম আছে আৰু পি জি হোষ্টেলৰ নিয়ম থাকে সেই হোষ্টেলত থকা সময়ত এই কলেজ ছুটি যেতিয়া হয় তাৰপিছত এঘণ্টা দুঘণ্টাৰ পিছত প্ৰায় ৰাতি আঠটাৰ পিছত আপুনি হোষ্টেলৰ ৰূম সোমাব লাগিব আচ্ছা আকৌ ৰূম সোমোৱাৰ পিছত ৰূমত হুলস্থূল হ'ব নালাগিব আচ্ছা ৰূমত হুলস্থূলৰ লগতে আকৌ বেয়া ধৰক নিচা জাতীয় বস্তু চলিব নালাগিব সেইখিনি আপোনালোকৰ ফালৰ পৰা ৰেষ্টিকচন আছে আৰু আমাৰ ফালৰ পৰা ৰেষ্টিকচন আছে আমি খোৱা লোৱাটো আমি ঠিকমতে দিব লাগিব ৰাতিপুৱা ব্ৰেকফাষ্ট দিম ৰুটি কণী আৰু হেৰি শুকান ভাজি এখন আৰু চাহ আকৌ কোনোবা দুপৰীয়া আহে কোনোবা নাহে দুপৰীয়া আহিলে ভাত ভাতৰ লগত কেতিয়াবা বাৰ অনুযায়ী কেতিয়াবা মাংস থাকিব কেতিয়াবা দুদিন মাংস থাকিব দুদিন মাছ থাকিব আৰু দুদিন কণী থাকিব এদিন নিৰামিষ থাকিব আৰু সেইখিনি ৰাতি গোটেইখিনি একেলগে লগ হয় যিহেতু সকলোৰে মিলা মিলৰ ভিতৰত মাংসখিনি বেছিকেই হয় বাৰু যিহেতু দিনৰ ভাগত বেছিভাগ মাছ আৰু নিৰামিষ আৰু কণীটো চলিব আৰু দ্বিতীয় তৃতীয় কথা হ'ল এই হোষ্টেলত থকা সময়খিনিত কোনো ল'ৰাৰ বিষয়ত কোনো মহিলা বা ছোৱালীৰ এলাও নহ'ব গাৰজেনৰ এলাও হ'ব গাৰজেন আহিলে গাৰজেনে কথা পাতিব পাৰিব যাতে প'ফ অনুযায়ী গাৰজেনে যাতে প'ফ অনুযায়ী আহে যেনে মোৰ ল'ৰা মোৰ ছোৱালী আৰু মোৰ হেৰি সেনে হিচাবত আহিব পাৰিব তাৰ বাহিৰে বেলেগ ছোৱালী হওক বা ভনীয়েক হ'লেও ছোৱালী হ'লে তাত এলাও নাথাকিব অকে চাই যাব আহি